অঁ হেল্ল' এই গাহৰি ফাৰ্ম এখন খুলিব লাগিছিলে

গাহৰি ফাৰ্ম অ'

অ' অঁ অঁ

এতিয়া গাহৰি এতিয়া ফাৰ্ম কৰিবলৈ হ'লে মাটিটো মিনিমাম দুই কঠামান লাগিব অতি কমেও এতিয়া মাটি হ'লে নহ'ব ন আকৌ মাটি দুকঠামান মাটি যেনিবা পালোঁ দুকঠা মাটিৰ পিছতে আকৌ মানে এইবোৰ বেৰা কুৰা দিব লাগিব গাহৰি কাৰণে যেনিবা ঘৰৰ কাৰণে নালাগে বাৰু ওপৰৰ পিনে ইতিয়াই সাদ্যহতে কিন্তু আকৌ সেই পকাই হওক বা ডাঙৰ মানে বলুকা বাঁহৰে হওক তাত মানে এতিয়া সেই কঁঠালি কিছুমান বনাব বনাব লাগিব দিব লাগিব

অ' দিয়েটো অ' অ'

চৰকাৰৰ পৰা সেইটো যেনিবা এইটো আজিকালি চৰকাৰৰ ধেৰ আঁচনি আছে মানে এইবোৰ আমাৰ কৃষিভিত্তিক আঁচনি এইবোৰ আৰু তাৰপা পশুপালন বিভাগে দিয়ে গতিকে এইবোৰ এটা আঁচনিটো আমি ল'লোঁ আঁচনিটো কৰিলোঁ কিন্তু এতিয়া কথাটো হ'ল কি তাৰ লগে লগে আমি আকৌ এই আমাৰ জেগা জমিনটো লাগিব নহয় এই জেগা অ' এই তেনেকুৱা মাটি ল'লে আকৌ সমাজৰ পৰা অকণমান আঁতৰত থাকিব লাগিব মানে সমাজ মানে কি আমাৰ গাঁৱৰ চুবুৰীৰ পা এই মানে অঁ নাই ৰাইজে সেইখিনি বেলেগ মানুহ থাকিব নাই মানে মানুহৰ চুবুৰীত গাহৰিবোৰ পুহিবলৈ দিগদাৰ এই বহু ক্ষেত্ৰত মানে এইবোৰ আজিকালি এইবোৰ বিভিন্ন বেমাৰ গাহৰি পৰা আহে বুলি কয় ৰাইজে আকৌ সমালোচনা কৰে বুলিও ভয় সেইটোৱেই কৰিব পাৰি মানে এতিয়া আকৌ গাহৰি এতিয়া ডাঙৰ কথা ক'লে গাহৰি জাতটো এতিয়া বজাৰত আজিকালি এইবোৰ কিবা অষ্ট্ৰেলিয়ান চষ্ট্ৰেলিয়ানেই তেনেকুৱা বগা ফুটুকা ফুটুকি গাহৰিবোৰ দেখোঁ কিন্তু খাবলৈ মানুহে বহুতে কয় যে সোৱাদযুক্ত নহয় সেই সোৱাদটো আমাৰ যে আমাৰ এই ঘৰৰ খালেডঙে চৰি থকা যে এই তেনেকুৱা সেই গৰু দেছি গাহৰিবোৰহে ভাল কিন্তু এতিয়া আজিকালি তেনেকুৱা মানৰ

অ'

অ' সেইটোৱে নহয় বস্তুটো আই হ'ব লাগিব নাই নাই আমাৰ এতিয়া দেছি আমাৰ যিবোৰ ঘৰচিয়াবোৰ আমাৰ ঘৰুৱা যিবোৰ অসমীয়া সেইবোৰ এতিয়া পোৱা সহজে ডাঙৰ নহয় কিন্তু এইবোৰ যিবোৰ ব্ৰইলাৰ গাহৰি লেখিয়া বাহিৰা সেইবোৰ সহজে নহয় বা ঠিক আছে আপোনাক এই কথাটো মই পিছত পাতিম বা লগ হ'লে হ'ব দিয়ক